অ অ কওকচোন অ হয় হয় কওকচোন অ অ কেতিয়ালৈ ভাবিছে মানে আৰু

অ অ

অ অ মই হেৰি কৰি দিম

অ ঠিক আছে শনিবাৰ এটাতে হেৰি কৰোঁ আৰু মই কথা পাতি চাম হেডছাৰৰ লগত

অ ঠিক আছে